যদিহে আমাৰ মূৰৰ বিষ হয় তেতিয়া আমি ঘৰতেই যত্ন ল'ব লাগে আমি ডক্টৰৰ ওচৰত চিকিৎসা কৰাৰ আগতে ঘৰুৱাভাৱে চিকিৎসা কৰোঁ ঘৰুৱাভাৱে অতি সোনকালে মূৰৰ বিষ বিষৰ পৰা ৰক্ষা পাবৰ বাবে মূৰৰ বিষ থকাসকলে প্ৰথমে সেই ব্যক্তিজনক মূৰটো অলপ মালিছ কৰি দিওঁ আৰু ব্যক্তিজনক একেঠাইতে ৰখাই মূৰটো ঘূৰাই থাকিবলৈ সোঁফালে বাওঁফালে ঘূৰাই থাকিবলৈ দিওঁ যদি তেনেদৰে ভাল নহয় তেনেহ'লে আমি তেওঁৰ মূৰত ঘৰতে আনি থোৱা ভিক্স মূৰত সানি অলপ মূৰটো মালিছ কৰি দিওঁ নহ'লে ঘৰুৱা নহ'লে নৱৰত্ন ঘৰতে আনি থোৱা নৱৰত্ন তেলে মূৰটো মালিছ কৰি দিওঁ যদি তেনেদৰে ঠিক নহয় তেনেহ'লে মূৰটোত কাপোৰ এখনে টান কৰি বান্ধি থওঁ যদি তেতিয়াও ভাল নহয় ওচৰৰ ফাৰ্মাছীৰ পৰা বিষৰ পিল আনি টেবলেটত টেবলেট খাবলৈ দিওঁ যদি তেনেকৈ ডক্টৰৰ ওচৰত ভাল নহয় তেতিয়া ডক্টৰৰ ওচৰলৈ যাওঁ যদিহে ঘৰুৱা চিকিৎসা কামত নিদিয়ে নহ'লে ঘৰুৱা চিকিৎসা আৰু এটা উপায় কৰোঁ বাঁহ খৰি এচটা জুইত দি জুই জ্বলাৰ পিছত ফুঁ মাৰি নুমুৱাই দি তাৰ ধোঁৱাখিনি নাকেদি শুঙিবলৈ দিওঁ তেতিয়াও বহুখিনি আৰাম পায়